হেল্ল' নমস্কাৰ বাইদেউ ফল মানে

অঁ আচ্ছা আচ্ছা আচ্ছা কি ফল কেনে ফল লাগিব কি ফল লাগিব কল আছে আপেল আছে মৌচুমী আছে মই কলৰ দোকানতে আছো ৰ'ব অঁ তাতেই আছো কি ফল লাগে হেৰি আছে এই মনোহৰ কল আছে আপেলৰ দাম আপোনাৰ এশ আশীও আছে এশ ষাঠিও আছে অঁ আৰু হেৰিও আছে দুশতোও আছে অঁ আমাকো হৈ থাকক বুলি অঁ অঁ আপেল আৰু কল আছে একে মনোহৰ কল আছে কলো আছে মনোহৰ কলো আছে চেনিচম্পাও আছে মালভোগো আছে চেনিচম্পা মানে আহু গোট কৰি বেচে গোট হিচাপত দেই আশী হিচাপত নহয় গোট হিচাপত এক আশীৰ দৰত ক'ৰবাত দহটাও থাকিব পাৰে ক'ৰবাত বাৰটা থাকিব পাৰে ক'ৰবাত চৈধ্য়টাও থাকিব পাৰে আহোন একোটা গোটত তাহুন পাঁচ টকাকৈ কৰি গৈছে অঁ বাৰটা বাৰটা থকা হ'লে পাঁচ বাৰং ষাঠি টকা যাব আপোনাৰ কিছুমানৰ ষোল্লটা আছে ষোল্লটা হয় অঁ অঁ অঁ দুই ডজন হ'ব অঁ অঁ এক কেজি অঁ এইয়ে নাৰিকল আছে নাৰিকলো আছে কেই নাৰিকল আছে দিয়ক নাৰিকল এই বাকালটো ওলোৱা লাগিব নে বাকাল নুলোৱা লাগিব অঁ বাকাল ওলোৱা অঁ বাকল ওলোৱা আছে দিয়ক এই তিনিবিধ হ'ল আপেল অঁ দিব দিব দিব পলিথিন আছে পলিথিনত দি দিব পাৰিব অঁ অঁ দিয়ক